আমাৰ গাঁৱত কণী আমাৰ লোকেল কুকুৰাৰপৰাই হয় আমি ভালকৈ কণী উৎপাদন কৰিবলৈ হ'লে আমি ভাল জাতৰ কুকুৰা ল'ব লাগিব সৰহকৈ কণী উৎপাদন কৰিবলৈ হ'লে আমি সৰহকৈ কুকুৰা পুহিব লাগিব সেইদৰে যদি আমি ভালদৰে পুহিব লাগিব পুহিবলৈ হ'লে আমি এখন ফাৰ্মৰ নিচিনাকৈ যদি পোহোঁ আমাৰ এতিয়া বহুতো লাভ হ'ব ফাৰ্মৰ নিচিনাকৈ পুহিলে ফাৰ্মত ভাল ভাল জাতৰ কুকুৰা আনি তাত ৰাখিব লাগিব সৰুৰেপৰা সিহঁতক আপডাল কৰিব লাগিব সৰুৰেপৰা সিহঁতক টাইম টাইম মতে কিমানটো ধৰি লওক দানা দিব লাগে কিমানটো সিহঁতক পোহৰত ৰাখিব লাগে কিমান সিহঁতক পানী দিব লাগে কিমান এনেকৈ ধৰি লওক চব বস্তু জোখতে দিব লাগিব কিমান নহ'লে আৰু ভালদৰে যদি সিহঁতক ভালদৰে আপডাল নকৰোঁ ভালদৰে নেৰাখোঁ তেতিয়া আকৌ হেৰি সৰহকৈ আৰু আমি কণী পাম সেইটোৱে আমি ভালকৈ ৰাখিব লাগিব তাহাঁতৰ জেগাবোৰ ভালদৰে চাফাচিকুণ কৰিব লাগিব যাতে বেমাৰ নহয় ভালদৰে থকা খোলা হাৱা পোৱা জেগাত বায়ু বায়ুৰ ধুনীয়া ভাল বায়ু অহা যোৱা কৰা জেগাত ৰাখিব লাগিব তাৰপৰা সিহঁতক পানী দিব লাগিব তেনেদৰে এনেকৈ আৰু